আপোনাৰ শৈশৱ জীৱনৰ বিষয়ে কওক মোৰ শৈশৱ জীৱনৰ বিষয়ে ক'বা লাগলি বহুত আছে শৈশৱৰ জীৱনটো অতি সুখৰ অতি আনন্দৰ সেই সময়ত মই যিটো সময়ত মানে মোৰ লগ বন্ধু আছিল তাৰে কি কৰোঁ কি নকৰোঁ মানে কি কৰিম খেলা ধূলা খেলি মই খুব ভাল পাওঁ বা ফুৰি চাকি ভাল পাওঁ শৈশৱৰ লগত বা লগ বন্ধুৰ লগত আলোচনা কৰি বহুত ধৰণৰ কথাই আমাৰ আলোচনা হয় কেথেন বাহঁতেও গীত মাতৰ কথা গানৰ কথা খাদ্যবস্তু বানোৱাৰ কথা বা ফুৰাৰ কথা পঢ়াৰ কথা চব বিষয়ে আমি আলোচনা কৰোঁ সেই আলোচনাৰ মাজেদি বহুত ধৰণৰ কথাই ফুটি উঠে বা ভাৱৰ আদান প্ৰদান হয় আমাৰ লগ বন্ধু বহুত আছে সেই লগ বন্ধুৰ ভিতৰত কিছুমান ভাল আছিল আৰু কিছুমান বয়া আছিল ভালবিলাকৰ উদ্দেশ্য সদায় ভালেই আৰু বেয়াৰ উদ্দেশ্য বয়া আৰু বেয়াৰ ভিতৰতে কিছুমান ভালো আছিল বয়াবিলাকক কিছুমান ভাল ইংগিত দিছি চববিলাকৰ লগত লগ লাগি আমি কিছুমান হয়তো ফাংচনো পাতিছিলোঁ আৰু ফূৰবা গৈছিলোঁ বা খাদ্য বস্তুৰ সোৱাদ লৈছিলোঁ ইঘৰৰ লগত ফুুৰোঁ সেইটো সেইটোৰ লগত ফুুৰোঁ তেনেকৈ আমি লগ সংগৰ লগত প্ৰত্যেকৰ লগত ভাৱৰ আদান প্ৰদান বা আহা যোৱা কৰাতটো হওক আমাৰ বন্ধুৰ ভিতৰত বহুত মানে সেই আছিল আৰু মিলামিচাটো বেছি আছিল আৰু সদায় মানে আমাৰ বন্ধুৰ ভিতৰত আছিল বহুত তাৰে ভিতৰত আমি চাৰিটা লগ বেছি আছিলোঁ সেই চাৰিটাৰ ভিতৰত আমি সদায় ভালকৈ আলোচনা কৰে সেই চাৰিটাৰ ভিতৰত থাকোঁ আমি চবকেইটাই কিন্তু আমি চাৰিটা সেই কথা বাতৰা অলপ বেলেগ আছিল আমি কিবা হয়তো স্কুলত কম্পিটিশ্যন কৰোঁ নহয় সেই চাৰিটা আমি সদায় আলোচনা কৰিহে কৰোঁ আৰু আমাৰ বান্ধৱীৰ ভিতৰতে এটা আছিল তায়ো গান বাদ্য গায় তাইৰ সৰু ভনীয়েকে গান বাদ্য গাইছিল তাই কি কৰে সৰু ভনীয়েকৰ গান কিছুমান চুৰ কৰি আনি আমাৰ মাজত মানে সেই কৰে হয়তো কৰাচে হৈছে সেই ভনীয়েকৰ কৰাচটো লৈ আহে লৈ আহি তাই আমাৰ লগত আলোচনা কৰি সেইটো কৰাচটো আমি গাওঁ তেখেন মানে সেই ভনীয়াকৰ লগত তাই কাজিয়া লাগে আৰু পাছত মাত মিত হয়ে এনেহেন ল'ৰালিকালৰ বহুত কথাই আমাৰ আছে জীৱনত বহুত মানে সেই আছে আৰু স্মৰণীয় দিন আছে